অঁ দাদা অঁ হেৰি মাছ আছিলে নেকি আপোনাৰ তাত অঁ মাছ কি মাছ আছে বাৰু লোকেল অঁ অঁ পুখুৰীৰ কি আছে অঁ আৰু নদীৰ কেজি কেনেকৈ বাৰু অঁ দামটো বেছি কৈছে অলপ অঁ মোক সেই পাঁচ ছয় কেজি মানে লাগিছিলে সকাম এটা আছিলে ঘৰত দামটো অলপ বেছি যে তথাপিতো গোটাকৈ যদি লৈ লওঁ অলপ দামতো কম কমত দিব চাগে গোটাকৈ ল'লে দামটো কমাই দিয়ে ন কাটিলেহে অলপ দামটো বেছি হয় মোক এই ছয় কেজি মান হ'লে হৈ যায়

মিলাই মানে পাঁচশ মানকৈ ল'ব কেজি পাৰিব দিয়ক পাঁচশ লৈয়ে থাকো আপোনাৰ পৰা মাছ হ'ব পাঁচশ বিশ মান কৰি দিম আৰু এই ছশ বেছি হৈ যাব ছশ নোৱাৰি লৈয়ে থাকোঁ মাছ আপোনাৰ পৰা

চাৰে পাঁচকে ল'ব দিয়ক হেৰি আপোনাৰ কিমান কেজি ওজনৰ আছে বুলি ক'লে পাঁচ ছয় কেজি ন কাটি দিব নহয় পিচবোৰ ধুনীয়াকৈ মিলাই এনেকৈ কাটি দিব নহয় ন অঁ চাৰে পাঁচকৈ ল'ব দিয়ক একো নহয় বাৰু আকৌ দামটো মিলিব লাগিব নহয় অঁ বাৰু ঠিক আছে তেনেহ'লে আপুনি কাটি মেলি ৰেডী কৰক মই গৈ আছোঁ ঠিক আছে হুঁ হুঁ